দাদা মই আপোনাৰ পৰহি আপোনালোকৰ দোকানৰ পৰা মই মোবাইল এটা কিনিছিলোঁ ফোনটোৰ কেমেৰাটো বৰ এটা ভাল নহয় তাৰপৰা ফোনটো মই চলাওঁতে বৰ ভাল চলা নাই এই তেনেকেই এতিয়া ফোনটো অকমান সময় মই চলালেই গৰম হৈ যায় তাৰপৰা বেটেৰীটো লগে লগে শেষ হ'বলৈ ধৰে এনেকৈ চলাই ফোনটো মানে বৰ ভাল পোৱা নাই যিহেতু মই ইমান পইচা দি কিনিছোঁ যিহেতু কষ্টৰ ধন এতিয়া ফোনটো মই ভাল এটা পাব লাগে না এতিয়া ফোনটো বেয়া হৈছে ফোনটো একদম বেয়ায়ে আহিলে নিচিনা মোৰ ভাপে কৈ আছে ভাপ লাগিছে ফোনটো বৰ বেয়া আহিছে নিচিনা লাগি আছে কাৰণ কি মই চাৰ্জত দিলেও বহুত সময় লাগে চাৰ্জটো হ'বলৈ তাৰপাছত লগে লগে বেটেৰীটো খতম হৈ যায় এতিয়া তেনেকৈ চলাওঁতেতো এতিয়া মোৰ ভয়হে লাগিছে লগতে আপোনাৰ কেমেৰাটো মই যেনেকৈ চলাওঁ বৰ ভাল দেখা নাই কেমেৰাটো কেমেৰা একদমেই বেয়া একদমেই বেয়া কেমেৰাটো ইমান বেয়া কেমেৰা হ'ব নালাগিছিলে যিহেতু নতুন ফোন আৰু লগতে মই ভাবিছোঁ যে এইটো ফোন মই ৰিটাৰ্ণ কৰিম বুলি কাৰণ কি ফোনটো চলাই মই অলপো ভাল পোৱা নাই সেইকাৰণে আপুনি মোক জনাব কি ক'ত কৰিব লাগে তেতিয়াহ'লে মই ফোনটো ঘূৰাব পাৰিম মোৰ অলপ সুবিধা হ'ব আপুনি যিমান পাৰে মোক অলপ সহায় কৰিব এই কামটোত যিহেতু ফোনটো চলাই অলপো মই ভাল পোৱা নাই অলপো ভাল লগা নাই চলাই ফোনটো বৰ বেয়া নিচিনাহে লাগি আছে